আমাৰ ৰাজ্য অসমখনৰ পৰম্পৰাগত পোচাক হৈছে মহিলাৰ বাবে চাদৰ মেখেলা আৰু মতাৰ বাবে চোলা চুৰীয়া পাঞ্জাবী চাৰ্ট আৰু গামোচাখন হৈছে আমাৰ অসমৰ পৰম্পৰাগত পোচাকৰ ভিতৰত জাতীয় স্বাভিমান মহিলাসকলে চাদৰ মেখেলা সামগ্ৰিকভাৱে সমূহীয়া অনুষ্ঠানত পিন্ধে আৰু অসমত জানো যে আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰি থাকে ত' সমূহীয়াভাৱে সকলো জনগোষ্ঠীয়ে যেনেকৈ মিচিং হওক ৰাভা হওক সোণোৱাল কছাৰী দেউৰী তেওঁলোকৰ নিজা পৰম্পৰাগত পোচাক থকাৰ উপৰিও সমূহীয়াভাৱে তেওঁলোকে আমাৰ অসমৰ পৰম্পৰাগত পোচাক মহিলাসকলে চাদৰ মেখেলা আৰু পুৰুষসকলে চুৰীয়া ধুতি পাঞ্জাবী চাৰ্ট পৰিধান কৰে কিন্তু এই জাতি জনগোষ্ঠীসমূহে তেওঁলোকৰ নিজা যি ধৰ্মীয় অুনষ্ঠান থাকে উৎসৱ পাৰ্বণ থাকে তেওঁলোকৰ কিবা আনুষ্ঠানিক সভা সমিতি যদি থাকে তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰম্পৰাগত পোচাকেই পিন্ধি যায় উদাহৰণস্বৰূপে আমি কওঁ কাৰ্বিসকলে তেওঁলোকৰ যি পৰম্পৰাগত সাজ পোচাক আছে যেনে পিনি পেকক ঠিক তেনেকৈ পেচেলেং পুৰুষসকলে পুৰুষসকলে চুৰীয়াখনক ৰিকয় বুলি কয় এইখিনি পিন্ধে তেওঁলোকে যদি তেওঁলোকৰ সভা সমিতি থাকে তেওঁলোকৰ স্কুললৈ যায় বা তেওঁলোক কাৰ্বিসকলে তেওঁলোকৰ যি ফেষ্টিভেল থাকে যেনে ৰংকেৰ হাছা কেকাং ইত্যাদিবোৰলৈ গ'লে তেওঁলোকে কিন্তু নিজৰ পৰম্পৰাগত সাজ পোচাকযোৰে যেনে পিনি পেককেই পিন্ধি যায় কিন্তু সাম সমূহীয়াভাৱে আমাৰ তেওঁ যিহেতু তেওঁলোকে অসমত বাস কৰে তেওঁলোক যদি অসমৰ যিকোনো কলেজলৈ যায় তেতিয়া তেওঁলোকে কেতিয়াবা দেখা যায় পিনি পেকক পিন্ধে তাৰোপৰি তেওঁলোকে কিন্তু মেখেলা চাদৰো মহিলাসকলে পৰিধান কৰে ঠিক তেনেকৈ পুৰুষসকলো আমাৰ অসমৰ যিযোৰ জাতীয় পোচাক চোলা চুৰীয়াৰো পৰিধান কৰে আৰু আমাৰ অসমত কিছুমান কাপোৰ হৈছে এৰীয়া কাপোৰ এৰীয়া কাপোৰ আকৌ এৰীয়া কাপোৰ চেলেং চাদৰ ইত্যাদি এৰীয়া কাপোৰখন এৰি সূতাৰ পৰা প্ৰস্তুত কৰা হয় ঠিক তেলে তেনেকৈ চেলেং চাদৰখন আশী সূতাৰ পৰা তৈয়াৰ কৰে আৰু এই চেলেং চাদৰখন তৈয়াৰ কৰা সূতাটো সাধাৰণতে আশী সূতা হ'লে সিজোৱা সূতা হয় সিজাই পিনি সিজাই পিনিহে প্ৰস্তুত কৰিব পাৰে অৱশ্যে নিসিজোৱা সিতা সূতা সূতা যেনেকৈ পকোৱা সূতাও ব্যৱহাৰ কৰে ঠিক তেনেকৈ চেলেং চাদৰখন পাটৰো পাটৰো দৰ দ্বাৰাও বোৱা দেখা যায় আকৌ অসমৰ পৰম্পৰাগত গ গহনা কিছুমান হৈছে ঢোলবিৰি জোনবিৰি গলপতা দুগদুগী তাৰ পিছত আঙুঠিৰ ক্ষেত্ৰত বিভিন্ন নাম আছে যেনেকৈ জেঠীপতীয়া আঙুঠি ঠিক তেনেকৈ আৰু তেনেকৈ বহুত আঙুঠি ঠিক তেনেকৈ কাণফুলি কাণফুলি যেনেকৈ লোকপাৰা ইত্যাদিবোৰ পৰিধান কৰে আৰু এটা কথা যায় অসমত পৰম্পৰাগত গহনাবোৰ পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথকভাৱে থাকে পুৰুষৰ আকৌ পুৰুষসকলে ব্যৱহাৰ পুৰুষসকলে ব্যৱহাৰ কৰা খাৰু মণিও থাকে ঠিক তেনেকৈ আমাৰ অঞ্চলত ওচৰে পাজৰে বসবাস কৰি থকা চাহ জনগোষ্ঠী বড়ো ৰাভা মিচিং তিৱা ইত্যাদিসকলেও পৰম্পৰাগত গহনা থাকে আৰু এই গহনাখিনি তেওঁলোকে পুৰুষেও বেলেগকৈ পিন্ধে মহিলাইও বেলেগকৈ পিন্ধে আৰু পুৰুষ মহিলা বিবাহিত অবিবাহিত এন এনেদৰেও গহনাসমূহ ভাগ ভাগকৈ থাকে যিদৰে কাপোৰৰ ৰঙো সলনি থাকে বিবাহিত মহিলাৰ বাবে কাপোৰ ৰং বেলেগ থাকে তাৰ পিছত বিধৱা মহিলাৰ বাবে কাপোৰৰ ৰং বেলেগ থাকে অবিবাহিত মহিলাৰ বাবে বা অৰ্থাৎ গাভৰু ছোৱালীৰ বাবেও তেওঁলোকৰ পোচাক গহনা ইত্যাদিবোৰ পৃথক পৃথক হোৱা দেখা যায় আমাৰ অঞ্চলত থকা বিভিন্ন সম্প্ৰদায়ৰ মাজত আমাৰ যিদৰে গামোচা আছে মানে অসমৰ জাতীয় প্ৰতীক গামোচাখন থাকে আকৌ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো আকৌ কাণত লোৱা নিজা নিজা ধৰ গামোচা সদৃশ নিজা নিজা ধৰণৰ কাপোৰ দেখা যায় যেনেদৰে আমাৰ অসমৰ গামোচাখন হয় ঠিক তেনেকৈ বড়োসকলে ডিঙিত লোৱা গামোচাখনক তেওঁলোকে আৰ্নাই বুলি কয় কাৰ্বিসকলে ডিঙিত আৰু আৰু মূৰত মৰা সেই গামোচাখনক পখ' বুলি কয় ঠিক তেনেকৈ সোণোৱাল কছাৰীসকলৰ হালধীয়া ৰঙৰ এবিধ গামোচা গামোচা লয় ঠিক তেনেকৈ মৰাণ মটকসকলে সেম সেউজীয়া পাৰি দিয়া গামোচা খন লোৱা লয় এনেদৰে আমাৰ অঞ্চলৰ নিজা প্ৰত্যেক জাতি জনগোষ্ঠীৰে নিজা নিজা পৰম্পৰাগত সাজপাৰ থাকে যদিও সমূহীয়া পৰিৱেশত তেওঁলোকে আমাৰ অসমীয়া চাদৰ মেখেলা গামোচাখনকে আঁকোৱালি লয়